বিজ্ঞান আৰু পযু বিজ্ঞান বুলি ক'ব গ'লে বিজ্ঞান নহ'লেতো আজিকালি একোৱেই নহয় গতিকে আমি ৰাতিপুৱাৰ পৰা শোৱাৰ পৰা মানে ৰাতিপুৱা উঠাৰ পৰা শুৱালৈকে ৰাতি শুৱালৈকে চব আজিকালি আমাৰ বিজ্ঞানেই জড়িত হৈ গৈছে চব প্ৰযুক্তিবিদ্যাই জড়িত হৈ গৈছে গতিকে বিজ্ঞান বিজ্ঞানে মানুহক কেনেদৰে সহায় কৰে সেইটোতো আমি ক'ব নালাগে কাৰণ সেইটো আজিকালি একদম নাজানা মানুহৰ পৰা জানা মানুহলৈকে এইটো চবেই গম পায় কাৰণ কেনেকে আমাক সহায় কৰে জীৱনত মানে প্ৰতিটো খোজতে আজিকালি আমাক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা লাগিবই সেই দুটা নহ'লে আমি কেতিয়াও চলিব নোৱাৰোঁ যেনেকৈ আজিকালি আমাৰ জীৱনৰ এটা নেট নেটটো যেনেকে ইণ্টাৰনেট সেৱা যেনেকৈ এটা অবিচ্ছেদ্য অংগ হৈ গৈছে ঠিক তেনেকে আমাৰ বিজ্ঞানক এৰি আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মহামাৰীৰ সময়ত যিটো ক'ভিড ক'ভিডৰ সময়ত বহুতখিনি সহায় কৰিছে কাৰণ আমি ধৰি লওক ডিজিটেল পাঠদানৰ ডিজিটেল পাঠদানৰ স মানে পাঠদানৰ পৰা আমি বহুতখিনি লাভ লাভৱানো হৈছোঁ গতিকে লোকচানো লোকচানত লোকচান নোহোৱা বুলি নকওঁ কিন্তু লোকচানতকৈও ভাল বেছি আছে কাৰণ যেতিয়া ক'ভিড হৈছিলে আমি নিজে অনলাইনত মই তেতিয়া এমএছচি কৰি আছিলোঁ তো গতিকে আমাৰ চব অনলাইনতে ক্লাছবিলাক হৈছিলে তো ছাৰহঁতে বাইদেউহঁতে আমাক অনলাইন ক্লাছ দিছিলে তো সেইখিনি শিকিও আমি এগ্জামো আমাৰ অনলাইন হৈছিলে গতিকে সেইবিলাক শিকি পিনিও আমি ধুনীয়াকে শিকিছিলোঁ তেনেকৈ এগ্জামো দিছিলোঁ গতিকে সেইটো এটা মোৰ ঠিক তেনেদৰে মোৰ এটা উদাহৰণ দিব মোৰ ভাইটিয়ে সেই অনলাইনৰ সময়ত ক'ভিডৰ সময়তেই সি নীটৰ কাৰণে কোচিং কৰিছিলে অনলাইন কোচিং কৰিছিলে আৰু সি ধুনীয়া ভাল মাৰ্ক্স এটা পাই সি গুৱাহাটীৰ এখন মহাবিদ্যালয়ত মানে যিখন জিএমচি বুলি কয় গুৱাহাটী মেডিকেল কলেজ তাতে সি ছীট পাবলৈও সক্ষম হৈছে গতিকে সেইটো আমাৰ অতি গৌৰৱৰ কথা যে সি সেই মহামাৰীৰ সময়তে মানে ক'ভিডৰ সময়তে নিজে ঘৰত অনলাইন শিক্ষাৰ পৰা মানে অনলাইনৰ পৰা পঢ়ি লৈ সি ইমান ভাল এটা নাম মানে আমাৰ গাঁওখনলৈ গাঁওখনলৈও কঢ়িয়াইছে লগতে আমাৰ পৰিয়ালৈকেও কঢ়িয়াইছে তাৰ লগতে লোকচান বুলি ক'ব গ'লে এতিয়া চ'ব বস্তুৰে ভাল বেয়া দুটা দিশ আছে গতিকে ডিজিটেল পাঠদানৰ যিদৰে আমি এতিয়া ইউটিউবৰ পৰাই কিমানখিনি আমি আহৰণ কৰিব পাৰোঁ গতিকে ঠিক তেনেদৰে এতিয়া কিছুমান আছে যিবিলাক ধৰি লওক আমাৰ ছাবস্ক্ৰিপশ্য়ন কিবা কিবি লওঁ আৰু লৈ কিনি কিছুমানে কি কৰে বস্তুটো ভালকে কণ্টিনিউ নকৰে বা অনলাইন আমি যিখিনি সুবিধা মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ল'ব পাৰোঁ সেইখিনি কিছুমানে নলয় কাৰণ সেইটো কিছুমানে ঢিলাই দিয়ে যে হ'ব আমি যেনেকৈ অফলাইন এটা ক্লাছ কৰিব গ'লে যেনেকৈ আমি সময়খিনি দিওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈ বা আবেলিলৈকে যিটো এটা টাইম মানে টাইম মেইন্টেইন কৰোঁ সেইটো টাইম অনলাইনত কিছুমানে নকৰে কাৰণ হ'ব আমি অলপ দেৰিকৈ কৰিম সেনেকুৱা ভাৱ আহি আহে কেতিয়াবা আহি কিনি সেইটো টাইম নকৰে গতিকে সেইটো এটা লোকচান হয় কাৰণ সেনেকৈও নহয় কিন্তু যোনবিলাক ভাল ল'ৰা ছোৱালী বা ভাল নিজৰ কেৰিয়াৰক লৈ ভাল তো সিহঁতে ভালকৈ কৰে যেনেকৈ মই মোৰ ভাইটিৰ কথাটোও ক'লোঁ তো সি ভালকৈ কৰিছিলে টাইমখিনি মেইন্টেইন কৰিছিলে বা ডিজিটেলটোক সি উপকাৰ মানে তাৰ পৰা উপকাৰ মানে তাৰ হৈছিলে ঠিক তেনেদৰে কিছুমানৰ অপকাৰো হয় যি যেনেকৈ চব বস্তুৰে ভাল বেয়া দিশ দুয়োটাই থাকে তো সেইটোৱেই আৰু মোৰ অভিজ্ঞতা এইখিনিয়ে আৰু ডিজিটেলৰ ডিজিটেল পাঠদানৰ ওপৰত